হেল্ল' অঁ ৰাহুল দা মই হীৰক এই চিনেমা চালোঁ যে ভাইমন দা এই চিনেমাখন চাইটো ভাল লাগিল আপুনিও ক'লে সেইদিনাখন চিনেমাখন ভাল হৈছে এই দুয়োজনে চালোঁ তাৰপিছত ভাবিছোঁ চিনেমাখন আৰু এবাৰ চিনেমাখন চাব খুজিছোঁ অঁ আমাৰ দুধনৈত অঁ তাকেই ভাবিলোঁ কিছুমান এই চিনেমাখৰ কিছুমান বস্তু ভাল লাগিছে তাকেই মোৰ মনত পৰিল আৰু মানে এইয়া মোবাইলতে কিছুমান দৃশ্য চাই আছিলোঁ আপোনাৰ কি কি আপোনাৰ চিনেমাখত কি কি ভাল লাগিল তাকেই আপোনাৰ চিনাকী মানুহ যথেষ্ট আছে চিনেমাখনত আপুনি কৈছিল পোনা গৌৰৱদেৱ গোস্বামী তাৰপিছত

আৰু কেইগৰাকীমান অভিনেতা আপোনাৰ চিনাকি আছিল অঁ এই হেৰি আমাৰ গোৱালপাৰাৰ ধনদা তেখেতৰ এই হেৰিৰ নামটো কি আছিল ভাল নামটো অঁ আপোনাৰ কেতিয়াৰপৰা চিনাকি

অঁ তেতিয়াৰপৰা চিনাকি মানুহজন কিন্তু এইখন চিনেমাটো বহুত ভাল গুৰুত্বপূৰ্ণ এক্টিং কৰছে আমাৰ ওচৰ ওচৰৰ মানুহ গতিকে এটা গৌৰৱ গতিকে চিনেমাখন ডাবুল চাব লাগে আমি দুধনৈ হেৰিত ক'ত চাম বুলি ভাবিছে এইবাৰ অঁ অঁ অম্বিকা চিনেমাত আপুনি কেইটা কেইটা বজাৰপৰা শ্ব' হয় সেই বিষয়ে জানে নেকি ৰাতিপুৱাৰ ভাগতো লগাই নেকি অঁ ৰাতিপুৱা এঘাৰটাৰপৰা মই এবাৰ চোৱা মনত পৰে অঁ পাঁচটাত পাঁচটাৰপৰা আঠটালৈকে চাব পাৰি সেইটো হ'লে ধুনীয়া হ'ব অঁ ঠিক আছে তেনেহ'লে হেৰি লগ পাম কালি ফোন কৰিম আপোনাক